চিকিৎসা তেতিয়া বহুত পৰিৱৰ্তন হ'ল দেই এতিয়া আগত যেনেকুৱা আছিলে নহয় আমি তেতিয়া কেঁচুৱা জন্ম কৰিবলৈ ঘৰতে জন্ম হয় তেতিয়া আমাৰ ইয়াত ডাক্তৰ নাই বহু গোলাঘাটত আছে আমাৰ গোলাঘাটলেতো তেতিয়া নিনিয়ে ওচৰত ডাক্তৰ নাই ল'ৰা ছোৱালী হাগিলেও তাৰমানে কিবা বন দৰৱ এটা খুন্দি পিনি কিবা ভালকে তাতো এতিয়া ভাল নহয় কিছুমান তেনেকে থাকে ডাক্টৰ নায়েই আৰু পাবলে ডাক্টৰ নাই গাঁৱলীয়া ডাক্তৰ এতিয়াতো বহুত ওৱান জিঅ' আছে কিবা কাৰোবাৰ লগত বোলে যাওঁ বোলে ল'ৰাটো নিওঁ মটৰ চাইকেল আছে

আকৌ ওৱান জিঅ' আছে মাতি দিলেও আহে এতিয়া তাৰমানে ভয় নাই কিবা এটা হ'লেও মানুহ বাচি যায় আগতে তাৰমানে মানুহ আগতে আমাৰ বেজহে আছিলে বেজে ক'ব কি অকণমান হাত ভৰি কোঙা হ'লে ক'ব ভূতে পালে ভূতে পালে কয়

ডাক্তৰক গুৰিলে নিয়াতকৈও বেছিকে যায় তাৰমানে এই আমুকটো লাগিব বুলি ক'ব তামুকটো লাগিব বুলি ক'ব ঢেৰ তাৰমানে হেৰি দেখুৱাই দিব আৰু তাৰমানে ডাক্তৰ নাই পুলি বাগানত আগতে আছিলে এজন ডাক্তৰ এতিয়া মৰিলে আৰু এতিয়া নতুন নতুন ডাক্টৰ ঢেৰ আছে

এলাহত নিনিও মানে ইমান ডোখৰ বাট কেনেকে খোজকাঢ়ি যাওঁ ল'ৰাই এফালে ডিঙি এইফালে হাউলি যাব বাপেকহঁতে নিব নিব বুলি কওঁতে ইফালে ল'ৰাই এইফালে মৰিয়েই থাকে